হয় মই শিশুসকলৰ নিজৰ ছেভিংছ একাউণ্ট ৰখাৰ বাবে উৎসাহিত কৰিব লাগে বুলি মই ভাবোঁ যিহেতু তেওঁলোক এইটো থকাৰ ফলত তেওঁলোকে প্ৰথমতে শিকিব আমি কেনেকৈ আমাৰ আমি এটা ছেভিংছ ৰাখিব পাৰোঁ ভৱিষ্যতে ফাইনেঞ্চিয়েল কিবা অসুবিধা হ'লে আমি সেই ছেভিংছৰ পৰা পঢ়া শুনা ক্ষেত্ৰতেই সুবিধা প্ৰথমতে আহিব বুলি আমি আমাৰ শিশুসকলক আমি বুজা বুজাব বা উৎসাহিত আমি কৰিব লাগে কাৰণ সা সাঁচিবলৈ আমি সৰুৰ পৰাই ল'ৰা ছোৱালীক শিকাব লাগে তেতিয়া তেওঁলোক মিতব্য়য়ী হিচাপে এজন শিশু প্ৰতিষ্ঠা হয় গতিকে যিমান পাৰোঁ আমি শিশুসকলক এটা নিজৰ ছেভিংছ একাউণ্ট খুলিব লাগে বুলি সদায় আমি উৎসাহিত কৰিব লাগে যিহেতু আজিকালি আমাৰ চৰকাৰে এটা নিৰ্ধাৰণ কৰিয়ে দিছে যে এজন শিশুৰ স্কুলত দিয়াৰ লগে লগে তেওঁলোকৰ এটা একাউণ্ট নাম্বাৰ প্ৰয়োজন হয় গতিকে তেওঁৰ যিজন অভিভাৱক থাকে সেই অভিভাৱকৰ জইণ্ট একাউণ্ট একাউণ্ট কৰি পেলাই এটা একাউণ্ট ছেভিংছ একাউণ্ট এটা বেংকত গৈ খুলি তেওঁলোকক দিয়াটো আমাৰ এটা বহুত দৰকাৰী কথা সেইকাৰণে আমি আমাৰ শিশুসকলক ছেভিংছ একাউণ্ট খুলিবলৈ আৰু আমি তাত এটা ছেভিংছ কৰিবলৈ আমি সদায় আমাৰ শিশুসকলক আমি উৎসাহিত কৰিব লাগে আজি শিশু কাইলৈ দেশৰ নাগৰিক গতিকে সেই শিশু আমি সৰুৰ পৰাই এটা দিশত আমি আগবঢ়াই লৈ যাব লাগে যাতে তেওঁলোক মিতব্য়য়ী আৰু তেওঁলোকৰ নিজৰ যিখিনি প্ৰয়োজন সেইখিনি যাতে জমা কৰি ৰাখিলে যেতিয়া প্ৰয়োজন হয় তেতিয়া বেলেগৰ হাত পাতিবৰ প্ৰয়োজন নহয় তেওঁলোকে নিজৰ টকাৰেই নিজৰ ছেভিংছত যিখিনি থাকিব সেইখিনিয়ে তেওঁলোকৰ সমস্যাখিনি সমাধান কৰাত তেওঁলোকক সহায় কৰিব গতিকে আমি মই বিশেষকৈ ভাবোঁ যে আমাৰ শিশুসকলক আমি এখন ছেভিংছ একাউণ্ট খুলিবৰ কাৰণে আমি সদায় উৎসাহিত কৰিব লাগে যিহেতু সেইটো তেওঁলোকৰে এটা লাভালাভৰ এটা বিষয়